অঁ কওক হয় অঁ আপুনি গৰম পানী খাই আছে অঁ এতিয়াতো অঁ তাৰমানে এইটো ভাইৰেল টাইপৰ এনেকুৱা কিবা আহিছে অলপ নিয়মিত ভালকৈ ছেইফ হৈ থাকিব আৰু এইখিনি ঠিক হৈ যাব আৰু আপোনাৰ কোৰ্চটো কমপ্লিট কৰিছে এতিয়া ঠাণ্ডাই ঠিক আছে আপোনাৰ তাতে দিয়া আছে গোটেইখিনি ঔষধেই দিয়া আছে আপুনি কোৰ্চটো ভালকৈ কমপ্লিট কৰিব তাৰ পিছত আপুনি আহি যাব